হেল্ল' হয় অঁ

হয় হয় কওকচোন

হয় হয় হয় হয় হয় কাঠফুলাটো খুব লাভাম্বিত হয় যদি তাক প্ৰপাৰ বা হাইজেনিক হাইজেন মেইনটেইন কৰি কৰা যায় কাঠফুলাৰ কাৰণে প্ৰথমতে খেৰ লাগে খেৰখিনি খুব সৰু সৰুকৈ কাটিব লাগে হয় কটাৰ পিছতে সেইখিনি তাৰপৰা বীজ পায় বীজটো যিকোনো চৰকাৰী অনুষ্ঠানত পোৱা যায় আজিকালি কৃষি কেন্দ্ৰবোৰ থাকেই বজাৰতো পোৱা যায় বা যিখিনি আগৰ মানুহে যোনে যোনে কৰিছিলে তেওঁলোকক বিচাৰিলেও তেওঁলোকে বিক্ৰী কৰে সেইখিনি আমি মানে সৰু খেৰখিনি সৰু সৰুকৈ কাটি চাৰিটা লেয়াৰ বনাব লাগে এটা সেই খেৰখিনি কাটি তাৰ ওপৰত দি তাৰ ওপৰত আকৌ খেৰ তাৰ ওপৰত আকৌ বীজ তাৰ ওপৰত খেৰ এনেকৈ চাৰিটা লেয়াৰ কৰি ডাঙৰ পলী পাঁচ কেজিমানৰ এটা প্লাষ্টিক বেগৰ নিচিনা তাত ভৰাই থ'ব লাগে আৰু সেইখিনি প্ৰায় ডাৰ্ক ৰুম এটাতে থ'ব লাগে আন্ধাৰ কোঠা এটাত আৰু প্ৰায় এসপ্তাহমানৰ পিছত মানে তাতে সেই ভেঁকুৰটো হয় আৰু সেই হয় হয় ভেঁকুৰ ভে ভেঁকুৰটো ভয় খাবলগীয়া একো নাই ভেঁকুৰটো পিছত হয় ভেঁকুৰটো ৰ'দত উলিয়াই দিলে তাক অকণমান মানে পোহৰলৈ লৈ আহিব লাগে ৰ'দত নহয় সেই ক'লা আন্ধাৰ ৰুমটোৰপৰা ডাৰ্ক ৰুমটোৰপৰা এটা পোহৰ ৰুমলৈ আনিব লাগে হয় হয় সেই পোহৰলৈ আনি তাক মানে পানীয়ে ভালকৈ চাফা কৰিলে যিটো থাকি যায় তাৰপৰাই মাচৰুমটো তেতিয়ালৈকে ফুটি উঠে আৰু অঁ হয় তাৰপৰাই মাচৰুমটো উৎপাদন হয় আৰু হয় হয় হয় হয় হয় ধন্যবাদ অঁ হয় হয় হয়